আমাৰ অঞ্চলত প্ৰায় দেখা পোৱা কিছুমান চৰাইসমূহৰ ভিতৰত হাঁহ কুকুৰা ভাটৌ ফেঁচা

ঘনচিৰিকা শালিকা বগলী বাদুলি ইত্যাদি অন্যতম ইয়াৰ বাহিৰেও আৰু বহুতো চৰাই দেখা পোৱা যায়

মোৰ প্ৰিয় চৰাই এবিধৰ ভিতৰত এবিধ চৰাই হৈছে ময়ুৰ চৰাই ময়ুৰ চৰাই হৈছে পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাইবোৰৰ ভিতৰত এবিধ সকলোৱে ময়ুৰ চৰাইৰ আকৰ্ষণীয় সৌন্দৰ্য আৰু সুন্দৰতাৰ দ্বাৰা আকৰ্ষিত হয় ময়ুৰ চৰাই সমগ্ৰ দেশতে প্ৰায় সমগ্ৰ দেশতে পোৱা যায় ময়ুৰ চৰাই আশ্বৰ্য্যকৰ ৰং আৰু ৰাজকীয় পালকৰ বাবে বিশ্বজুৰি জনাজাত বিভিন্ন অসমৰ বিভিন্ন চিৰিয়াখানাবোৰতো অসমৰ হওক য়া ভাৰতৰ চিৰিয়াখানাবোৰতো ময়ুৰ চৰাই সংৰক্ষণ কৰা হৈছে ময়ুৰ চৰাইৰ ইংৰাজী নাম হৈছে পিকক

সমগ্ৰ ভাৰতবৰ্ষত ময়ুৰ চৰাইক ময়ুৰ চৰাইক ভাৰতৰ জাতীয় চৰাই হিচাপেও স্বীকৃতি প্ৰদান কৰা হৈছে ময়ুৰ চৰাই পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাই কাৰণ ইয়াৰ জীৱন্ত পালক আৰু ৰং ময়ুৰ চৰাই দেখিবলৈ দেখিবলৈ খুবেই ধুনীয়া ময়ুৰ চৰাইৰ মোৰ প্ৰিয় চৰাই